নতুন ঠাই এখনলৈ ফুৰিবলৈ যাওঁতে আমি কি বহুতো কথা জনা দৰকাৰ যেনে আমি ঠাইখনৰ বিষয়ে জানি ল'ব লাগিব যে ঠাইখন কেনেকুৱা বা যান বাহনৰ সুবিধা আছেনে নাই বা তাত গ'লে আমাৰ কিবা অসুবিধা হ'ব নেকি এনেকুৱা কিছুমান কথা আমি গুৰুত্ব দিব লাগে নহ'লে আমি ফুৰিবলৈ যাওঁতে আমাৰ বিপদো হ'ব পাৰে সেইকাৰণে আমি কিছুমান ঠাইডোখৰ বিষয়ে কেনেকুৱা মানুহ থাকে ঠাইখনত কি ধৰণৰ পৰিস্থিতি আমি সকলো বুজ লৈহে আমি ঠাইখনলৈ ফুৰিবলৈ যাব লাগে নহ'লে আমাৰ কিছুমান বিপদ বিঘিনি হ'ব পাৰে আজিকালি বহুত বিপদ বিঘিনি হৈয়ে থাকে সেইটো কাৰণে আমি সকলো নতুন জেগালৈ আমি যাবলৈ হ'লে আমি কিছুমান কথা আগতীয়াকৈ জানিবলৈ জানি থোৱাটো আমাৰ উচিত নহ'লে আমি বিপদমুখী হ'ব পাৰোঁ সেইটো কাৰণে আমি অলপ ঠাইখনলৈ যোৱাৰ আগতে আমি আগতীয়াকৈ কিছুমান কথা জনাটো উচিত